হেল্ল' প্ৰণীতা ৰেষ্টুৰেণ্ট নেকি অঁ আজি আমি তাৰমানে এটা বাৰ্থডে পাৰ্টিৰ কাৰণে এখন ডেক্স ঠিক বুক কৰি থ'ম বুলি ভাৱিছোঁ আৰু তোমালোকে পাৰিবানে ৰাখিব এখন বাৰ্থডে পাৰ্টি এটা আছে আমি ছয়জন মান যাম আৰু পাৰিলে কেইটামান বজাত যাম আৰু কিবা অফাৰ চলি আছে নেকি আৰু অফাৰ থাকিলে ভালো হয় আমাৰ কাৰণে কাৰণ আমাৰ বেছি নাই যে আৰু অলপ কমত হ'লে বহুত ভাল হয় আৰু আমি কৈঠালগুচিৰপৰা যাম ঠিক কৰি থৈ দিলে আমি টাইমটো দিলে সেইখিনি সময়ত গৈ পালে ভাল হয় আৰু